আমাৰ খেতি চপোৱা আ উৎসৱ আ হৈছে মাঘৰ বিহু আমাৰ মাঘৰ বিহুটোৱেই আমি ডাঙৰকৈ পালন কৰোঁ কাৰণ মাঘৰ বিহুতেই আমি ধান কাটি কৰি চপাই পথাৰৰ পৰা আনি ভঁৰাল ঘৰতকাৰণ মাঘৰ বিহুতেই আমি ধান কাটি কৰি চপাই পথাৰৰ পৰা আনি ভঁৰাল ঘৰত মৰণা মাৰি খেতি চপাই ভঁৰালত সুমুৱাও সেই উৎসৱটোৱেই আমাৰ ডাঙৰ উৎসৱ আৰু আমি আমি পথাৰত যিহেতু যেতিয়া আমাৰ শস্য চপোৱা হয় মানে ধান কটা হয় একে একেবাৰে শেষৰ দিনটো যেতিয়া আমাৰ ধান চপোৱা একে শেষৰ দিনটো আমি মানে পথাৰত মানে বহুত ডাঙৰকৈ মানে আমি ই খানাৰ আয়োজন কৰোঁ আৰু সেই খানাটোকে আমি মানে নৰা ছিঙা বুলি কওঁ কাৰণ আমি শেষৰ দিনটো আমি গোটেই মানে মানুহে লগ লাগি খানা খাওঁ মানে সেই দিনাখন সেইদিনাখনেই লাষ্ট আৰু সেইদিনাখনেই আমি শস্য চপাই পেলাই ঘৰলৈ লৈ আহোঁ তা সেই দিনাখনেই সেই দিনটো আমি নৰা ছিঙা বুলি কওঁ আৰু বহুত মানুহকে আমি খাবলৈ মাতোঁ পথাৰত খাওঁ আমি বহুত ডাঙৰকৈ আয়োজন কৰা হয় মাছ মাংস আদি কৰি আৰু ঠিক তেনেকৈ আমাৰ প্ৰাকৃত উদযাপন হৈছে আমাৰ বিহুটোৱেই ভোগালী বিহুটোৱেই বা মাঘৰ বিহুটোৱেই আমাৰ বহুত ডাঙৰ কাৰণ মাঘৰ বিহুতেই আমি খেতি চপোৱা হয় আৰু তাত আমি খেতি চপাই কৰি পিঠা পনা বনাও আৰু বহুত ধুনীয়াকৈ মানে আমি পালন কৰোঁ আৰু সান্দহ খুন্দো চিৰা দৈ এইবোৰ মানে আমি বহুত ধুনীয়াকে বনাও সকলোৱে ঘৰে ঘৰে মানে সান্দহ গুড়ি খুন্দে পিঠাগুড়ি খুন্দে তিল পিঠা তেল পিঠা এইবোৰ মানে বনোৱা হয় আৰু আৰু আমিও বনাও আৰু ওচ ওচৰ চুবুৰীয়া মানুহে বিহু খাবলৈ আহে আৰু মিতিৰ কুতুমো আহে তেনেকেই আমি মানে সেই উৎসৱটো ডাঙৰকৈ পালন কৰোঁ আৰু আৰু পথাৰত আমি যেতিয়া সেই দিনটো আমি পথাৰত শস্য চপাই ঘৰলৈ লৈ আহোঁ সেই দিনতো আমি নৰা ছিঙা কৰোঁ আৰু নৰা ছিঙাত আমি মানে বহুত ডাঙৰকৈ বহুত মানুহকেই মানে মাতি পেলাই আমি তাত মানে যিহেতু সবেই মানে দিনটোতেই মানে কাচি লৈ ধান কাটে আৰু আৰু শেষৰ দিনটোত আমি গোটেইখিনি ধান কাটি আমি ঘৰলৈ লৈ গুচি আহোঁ তাৰপিছত আৰু আৰু ভোগালী বিহুত আমি কুকুৰা যুঁজ ম'হৰ যুঁজ কণী যুঁজ এইবোৰ পতা হয় আমাৰ সমগ্ৰ অসমতেই পালন কৰে সেই উৎসৱটো বহুত ডাঙৰ উৎসৱ ভোগালী বিহুটো আৰু ঢেৰাঘৰ সাজো ঠিক তেনেদৰে আৰু ঢেৰাঘৰ সাজি আমি তাত মানে ভোগালীৰ এসাজ খাওঁ উৰুকাৰ দিনাখন আমি তাত আ ভোগালী বিহুৰ দিনা ভো ভোগালীত বিহুত উৰুকাৰ দিনাখন আমি ভোজ ভাত খাওঁ সকলো ৰাইজে মিলি আৰু তাত মাছে মাংসই বনাই মানে আমি বিহু মাৰো আৰু বিহু উদযাপন কৰোঁ আৰু এই বিহুত আমি মানে এ বহুত ধৰণৰ আমি বিহু নাচ চাচ মাৰো আৰু লগৰবোৰো নাচে এই ঠিক তেনেদৰে আমি মানে উদযাপন কৰোঁ